যোগ যোগ অভ্যাসৰ কৰাৰ পিছত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি লক্ষ্য কৰিছোঁ কাৰণ যোগ অভ্যাস এটা শাৰীৰিক বিজ্ঞান যোগ অভ্যাস কৰাৰ পিছত আমাৰ শাৰীৰিক মানসিক উন্নতি হয় আমাৰ জীৱনত যোগ অভ্যাসে আমাৰ জীৱনত সুস্থিৰতা উন্নতি আৱেগ আদি আহিছে সুস্থিৰতা যোগ যোগ অভ্যাস কৰাৰ ফলত আমি শাৰীৰিক সুস্থতা পাইছোঁ যোগ যোগ অভ্যাসৰ ফলত আমাৰ মানসিক ভাৱে আমি উন্নতি পাইছোঁ বহুত শৰীৰ শৰীৰৰ বেমাৰ কষ্টহীনতা কষ্ট সহিষ্ণুতা আদিৰ সুস্থিৰতা আদি লাভ কৰিব পাৰিছোঁ যোগ অভ্যাসৰ ফলত আমি যোগ অভ্যাসৰ ফলত আমি শান্তিৰে জীয়াই থাকিব পাৰিছোঁ যগ যোগ অভ্যাসৰ কাৰণে আমাৰ শাৰীৰিক যিটো ব্যায়াম আৰু মানসিক আকাৰত সুস্থ হৈ উঠাৰ এটা উপক্ৰম হৈছোঁ যোগৰ ফলত যোগ কৰাৰ ফলত যি যিবিলাক বেমাৰৰ উৎপত্তি হৈছিল সেইবিলাকৰ পৰা পৰিত্ৰাণ পাইছোঁ যোগ অভ্যাসেই সকলো মানুহৰ মনত এটা সুস্থিৰতা জাগি উঠিছে দৈনন্দিন জীৱনত শান্তিৰে যোগ কৰাৰ ফলত শান্তিৰে জীয়াই থাকিব পাৰিছোঁ যোগ এক প্ৰকাৰ শাৰীৰিক মানসিক ব্যায়াম যোগৰ যোগ কৰি উন্নত ধৰণৰ উন্নত ধৰণৰ আমি ট্ৰিটমেণ্ট পাইছোঁ ইয়াৰ ফলত আমি বহুত শান্তি লাভ কৰিছোঁ মেদ বহুলতাৰপৰা মেদ বহুলতাৰপৰা আমি কমাব পাৰিছোঁ সুস্থিৰতা আনিব পাৰিছোঁ যোগৰ কাৰণে আমি শান্তি নিৰৱতা আদি ৰাখিব পাৰিছোঁ যোগৰ ফলত মানুহৰ জীৱনত বহুত উন্নত ধৰণৰ আৱেগ অনুভূতিবোৰ জাগি উঠিছে যোগে জীৱনত জীৱনত যিবিলাক কফ পিত্ত আমি বহুত ধৰণৰ প্ৰাণায়াম যোগ অভ্যাস কৰোঁ এই যোগ অভ্যাসত প্ৰাণায়াম প্ৰাণায়াম বাৰ্তা অভ্যাস দৈনন্দিন জীৱনত কাপাল ভাটী কাপাল ভাাটি বাজ্য উদগ্ৰীৱ এইবিলাক আদি কৰি কৰি আমি সুস্থিৰতা অনুভৱ কৰিছোঁ যোগে আমাক শক্তি দিছে